মানুহৰ পিঠিৰ বিষো হয় ককালৰ বিষো হয় আঠু বিষো হয় মাঠা বিষো হয় কেতিয়াবা পৰিলেও বিষায় সেইবোৰ ভাল কৰিবলৈ গাঁৱলীয়া দৰব পাতি আছে কিছুমানে এতিয়া ফুটছাই গৰম কৰি পেলাই পছটীয়া পাত দিও ভাল কৰে আৰু কেচা হালধি পিচি পেলাই তাত গৰম লগাই লগাই দিলেও ভাল হয় পিঅ'ৰ মিঠাতেল এবিধ আছে সেইবিধ লগালেও মালিচ কৰিলেও সেইবোৰ ভাল হয় কিছুমান তেনেকৈ গাঁও ভাল কৰা উপায় আছে কিন্তু এইবোৰ মলম চলম সেইবোৰো পায় সেইবোৰ লগালেও আকৌ এইবোৰ গাঁৱলীয়া ঔষধবোও ভাল কৰে বেছিকৈ সেইকাৰণে আমি গাঁও কামহে কৰোঁ বেছি যেনে পৰিলে বা এই কচকা খালেও এনেকৈ হালধি পিচি লৈ তাকে গৰম অকণমান গৰম কৰি পেলাই লগাই লওঁ লগাই লৈ সেইভাগে ভাল পাওঁ আৰু মাঠা মিষো হ'লে তাত মিঠাতেল নাকে চাকে শুঙোৱাই হাচি মাৰি দিলেও সেইভাগেও ভাল হয় আঠু বিষ হ'লও আমি ফুটছাই লৈ পেলাই পছটীয়া পাত দি তাত গৰম সেক দিওঁ সেইভাগেও ভাল হয় মিঠাতেল কেতিয়াবা পিঅ'ৰ মিঠাতেল আনিলে আমি সেইবোৰ গাত মালিচ কৰি পেলাই ঘঁহি সেইভাগেও কিছুমান অকণমান আৰাম পোৱা হয় তেনেকৈ আমি সেইবোৰ গাঁৱলীয়া ট্ৰীটমেণ্ট কৰি থকা হয় কিন্তু এইবোৰ মল হলে মানে অকণমান দিগদাৰ হয় আৰু